হেল্ল' চেতিয়া ৰেষ্টুৰেন্ট হয়নে মই আজাদ জৰিটুপৰ পৰা কৈছিলোঁ হয় মোক অলপ চুপ লাগিছিল হয় মই অলপ দূৰত ৰাইডিঙত যাম দুদিন তিনিদিনৰ কাৰণে মানে অলপ গৰম হৈ থাকিব লাগিব আপোনালোকে যদি পাৰে অলপ ভালকৈ পেকেজিং কৰি দিব পাৰিবনে